হাঁহ কুকুৰাবিলাক পোৱালি জন্ম দিবৰ কাৰণে মই পোৱালি হাঁহ কুকুৰাৰ কাৰণে গড়ালত সজা সাজি দিওঁ তাত প্ৰত্যেকজনী কুকুৰাৰ ধৰা উমনি দিবলৈ হ'লে নিজৰ নিজৰ কাৰণে সজা দি ৰাখোঁ যাতে সিহঁতি দুই তিনিজনীয়ে কাজিয়া কৰিব নোৱাৰে নিজৰ সজাত নিজে কণী পাৰি ধৰা উমনি ল'ব পাৰে তাৰপৰা হাঁহবিলাকক তলত হাঁহবিলাকৰ কাৰণে মই তলত সজা তলত কণী পাৰিবৰ কাৰণে তলত সজা সাজি দিওঁ যাতে হাঁহেটো নহ'লে অলপ ওখকৈ চাং বনাই অলপ হাঁহবিলাকে জঁপিয়াই উঠিবৰ কাৰণে অলপ ওখকৈ চাং ব্যৱহাৰ কৰি দিওঁ তাৰ চাঙৰ ওপৰত মই ধুনীয়াকৈ সজা দিওঁ সজাত খেৰ পাৰি দিওঁ সিহঁতি কণী পাৰিবৰ কাৰণে কণী পাৰি তাৰপৰা হাঁহবিলাক কুকুৰাবিলাকক সেই ধুনীয়াকৈ সজা বান্ধি দিওঁ বান্ধি দিয়াৰ পিছত ধৰা পোৱালি উমনি পোৱালি জগাবৰ কাৰণে যদি উমনি ল'বলৈ হয় কুকুৰাবিলাকক ধুনীয়াকৈ কণী দি তাত সজাত দি দিওঁ তাৰপৰা কুকুৰাবিলাক সেই নিজৰ নিজৰ সজাত যাতে নিজে নিজে উমনি ল'ব পাৰে সিহঁতক আকৌ সেই সজা সিহঁতৰ নিজৰ সজাত নিজৰ মানে সজাটোৰ ওপৰত মই আকৌ বেলেগ সজাই সিহঁতক ঢাকি দিওঁ যাতে আকৌ বেলেগ এজনী সোমাব নোৱাৰে বেলেগে আমনি কৰিব নোৱাৰে হাঁহবিলাককো মই তেনেদৰেই ৰাখোঁ নিজৰ জেগাত কণী পাৰি পোৱালি যাতে দিব পাৰে কুকুৰাবিলাকক সেই যেতিয়া সিহঁতক উমনি দি ৰাখোঁ কণী উমনি দি ৰাখোঁ সিহঁতক সেই সজা ঢাকি দিওঁ যে আৰু যিকোনো এটা টাইমত সিহঁতক মই সজাৰপৰা মুকলিকৈ ৰাখোঁ যাতে সিহঁতি বাহিৰত গৈ আকৌ চৰি আহি কি দানা পানী খাই আহি আকৌ উমনি ল'ব পাৰে তাৰপৰা পোৱালি পোৱালিবিলাক যেতিয়া ওলায় তেনেদৰে সঁজুলি তেনেদৰে মই হাঁহ কুকুৰাবিলাকৰ সঁজুলিবোৰ তৈয়াৰ কৰোঁ হাঁহৰ হাঁহবিলাকক সেই হাঁহবিলাককো সেই তেনেদৰে তলত ধৰা দুই এটা বাহতে দুই তিনিজনীয়ে ধৰা কণী পাৰিবলৈ বা উমনি ল'বলৈ যুঁজ বাগৰ লাগি থাকে সেইকাৰণে মই প্ৰত্যেকজনীৰ কাৰণে নিজৰ নিজৰ খোং সাজি দিওঁ আৰু নিজৰ খোঙত নিজে কণী পাৰি ধৰা উমনি ল'ব পাৰে তেনেদৰে মই ব্যৱস্থা কৰি ৰাখোঁ আৰু হাঁহবিলাককো সেই উমনি দি থ'লে বেলেগ এটা সজাই মই সিহঁতক ঢাকি দিওঁ ঢাকি দি ধৰা সিহঁতি নিজৰ সজাটো নিজে যাতে চিনি পায় তাৰ কাৰণে মই ঢাকি দিওঁ আকৌ ঢাকি দি যিকোনো এটা টাইমত সিহঁতকো মই সেই কুকুৰাক যেনেদৰে মেলি দিওঁ তেনেদৰে সিহঁতকো মই সেই সজাটোৱে ঢাকি ৰখা সজাটোৱে আঁতৰাই আঁতৰাই দিওঁ আৰু সেই আঁতৰাই দিয়া খন্তেক সিহঁতে বাহিৰত গৈ চৰি মেলি আহি আকৌ নিজৰ সজাত ধৰা উমনি ল'ব পাৰে তেনেদৰে মই হাঁহ কুকুৰাবিলাকৰ সঁজুলিবোৰ ব্যৱহাৰ কৰি আছোঁ